মৰে অসম জীয়ে কোন নামৰ কিতাপ এখন আমাৰ ডক্টৰ ৰীতা চৌধুৰী লিখকগৰাকীয়ে লিখিছিলে এইটো প্ৰকাশ পাইছিলে জানুৱাৰী মাহৰ মাহত দুহেজাৰ একৈছ চনত কিতাপখন বহুত ভাল কিতাপখনৰ মূল আধাৰটো হৈছে কিয় এইখন পঢ়ি ভাল পায় পোৱা হয় এইটো আধাৰটো হৈছে কি অসমত যি ছবছৰীয়া আলফাৰ এটা উত্থান হৈছিলে আৰু সেই আলফাৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন বুলি কৈছিলে তাৰপিছত আলফা হ'ল সেই আলফাৰ গোটেই এটা কাহিনী তেওঁ নিজেও তাৰ লগত সংলগ্ন হৈ আছিলে এটা অৱস্থাত তেনেকুৱা এখন কিতাপ মানে বাস্তৱতাৰ ওপৰত ভিত্তি কৰা এখন কিতাপ তেখেতে লিখিছিলে আৰু সেইখন পঢ়িলে আমাৰ গোটেই সেই কাহিনীটোত নিজে সোমাই যোৱাৰ নিচিনা লাগে সেইকাৰণে এইখন বহুত ভাল কিতাপ যে এটা বুৰঞ্জীমূলক এটা মানে কিতাপ বুলি তথ্যমূলক এখন কিতাপ বুলি ক'ব পাৰি এয়া সেইখনক মই ভাল পাইছোঁ আৰু সেইখন চিনেমা হোৱাতো মই বিচাৰোঁ কাৰণ আলফাৰ ওপৰত মানুহৰ বিভিন্ন ধৰণৰ মানে দৃষ্টিভংগী আছে কোনোবাই ভাল চকুৰে চায় কোনোবাই বেয়া চকুৰে চায় কিন্তু কিতাপখনৰ যদি এটা চিনেমা ৰূপ দিয়া যায় তেতিয়াহ'লে নিশ্চয় মানুহে তাৰ প্ৰকৃত যিটো অৱস্থা ভিতৰত কি চলি আছে বা কি আছিলে সেই কথাবিলাক জানিবলৈ পাব